আজিকালি দেখা যায় মানুহবোৰে ঘৰৰ খাদ্যবোৰৰ উপৰিও বাহিৰৰ ফাষ্টফুডজাতীয় বস্তুবোৰৰ প্ৰতি লাহে লাহে বেছিকৈ আসক্ত হ'বলৈ ধৰিছে হয় কি অঁ আমি দৈনন্দিন জীৱনত ভাত বা সুষম আহাৰৰ উপৰিও সাধাৰণতে জিভাৰ পানী পৰি থকা কিছুমান খাদ্য যেনে চাওমিন মম' পানী পুৰি দহি ফুচকা এনেকুৱা খাদ্যবোৰৰ প্ৰতি আজিকালি আমি বেছি বেছি এডিক্টেড হৈ হৈ গৈ আছোঁ যদিও আমি এইবিলাক খাই বৰ শান্তিয়ে পাওঁ কিন্তু কথাটো হ'ল এইবিলাক আমাৰ শৰীৰৰ কাৰণে ইমানো এটা উপযোগী নহয় যিটো আমি সুষম আহাৰ খালে আমাৰ শৰীৰৰ পুষ্টি সাধন হয় আমি প শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন মিনাৰেলছ মম' বাৰ্গাৰ চাওমিন এইবিলাকত কেতিয়াও নাপাওঁ তাৰ বাবে আমি সুষম আহাৰৰে সহায় ল'ব লাগিব আৰু যদি আমি ভাল আহাৰ গ্ৰহণ নকৰোঁ তাৰ পৰিৱৰ্তে ফাষ্টফুডজাতীয় বস্তুবোৰৰ প্ৰতিহে বেছি আসক্ত হ'বলৈ লওঁ লাহে লাহে আমাৰ শৰীৰটোৱে প্ৰাকৃতিকভাৱে কাম কৰিবৰ বাবে অসমৰ্থ হৈ আহি থাকিব ফলস্বৰূপে কি হ'বগৈ আমাৰ মানসিক স্বাস্থ্যৰো অৱনতি ঘটিব আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰ লা লগে লগে আমাৰ সামাজিক বিকাশ কেনেকৈ হ'ব আমি সমাজখনৰ প্ৰতি আমি নিজৰ যিখিনি দিবলগীয়া অৰিহণা আমি সেইখিনি কেনেকৈ দান কৰিব পাৰিম গতিকে আমি সদায় সুষম আহাৰৰ প্ৰতি প্ৰধান প্ৰাধান্য দিব লাগে কিন্তু মাজে মাজে খোৱাটোও বেয়া কথা নহয় কিন্তু ইমান প্ৰধান প্ৰধান প্ৰাধান্যতা আচলতে আমি সুখম আহাৰক দিয়াটো উচিত

আৰু এই যদি আমি চাবলৈ যাওঁ সুষম আহাৰৰ ভিতৰত বিভিন্ন ধৰণৰ যেনেকৈ আমাৰ বাৰীতে কৰা সেউজীয়া শাক পাচলি লাই চুকা পালেং টেঙামৰা এনেকুৱাজাতীয় খাদ্যবোৰ পৰা আমি খুব সহজে আমাৰ প্ৰয়োজনীয় পুষ্টিবোৰ পাবলৈ সক্ষম হওঁ সেয়েহে আমি এনেবোৰ শাক পাচলি নিজৰ ঘৰতে কৰি আমি নিজৰ আহাৰৰ অন্তৰ্ভুক্ত কৰাটো প্ৰতিদিনে জৰুৰী আৰু লগতে আমি শৰীৰটো সবল কৰি ৰাখিবৰ বাবে দিনে দিনে প্ৰতি আমি যোগাসন প্ৰাণায়াম মেডিটেশ্যন এইবিলাকৰ সহায় ল'ব পাৰোঁ যদিও আমাৰ হাতত জীৱনৰ ব্যস্ততাৰ বাবে সময়ৰ নাটনি হয় কিন্তু তথাপিও আমি যোৱা সময়খিনি হয়টো যদি ওচৰৰ ঠাই হয় তেতিয়া আমি সেইখিনি ঠাই খোজকাঢ়ি যাব পাৰোঁ বা আবেলি বা একেবাৰে খুব ৰাতিপুৱাই আমি সোনকালে উঠি শুই উঠি খোজকাঢ়িবলৈ যাব পাৰোঁ দৌৰিব পাৰোঁ জগিং কৰিব পাৰি এনেদৰে আমাৰ বডিটো হেল্ডি হৈ থাকিব দ্বিতীয়তে ধ্যান কৰিলে আমাৰ মানসিক মানসিক শক্তি যথেষ্টখিনি বৃদ্ধি পায় এনেধৰণে আমি যদি আমাৰ দৈনন্দিন জীৱনটোক সময়খিনিক ভাগ ভাগ কৰি লওঁ তেতিয়াহ'লে আমাৰ সময়খিনি আমি খুব ভালদৰে পাৰ কৰিব পাৰিম আৰু এটা সুস্থ জীৱন পাবৰ বাবে আমাক ভাল আহাৰ ভাল মন ভাল চিন্তা ভাল কামৰ অতিকে প্ৰয়োজন সেয়া সেয়ে সবেই সকলোৱে মিলি আমি এখন সুস্থ সমাজ গঢ়িবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে